চিলাই চিলাই মই প্ৰথমতে সৰু কাপোৰ এডলত চিলাই কৰিলোঁ চিলাই কৰি মই প্ৰথমতে চেইন চিলাই মাৰিলোঁ তাৰপৰা কট চিলাই মাৰিলোঁ তাৰপিছতে কট চিলাই মাৰিলোঁ কট চিলাই মাৰি কট চিলাই মাৰি পেনি কছ চিলাই মাৰিলোঁ কছ চিলাই মাৰি পেনি মই আৰু কছ চিলাই মাৰি মই নতুনতে প্ৰথমতে শিকিলোঁ শিকি পেনি মই শিকি পেনী মই তাৰ শিকি প্ৰথমতে শিকি মই চেইন চিলাই মাৰি শিকিলোঁ শিকিলৈ কট চিলাই মাৰিলোঁ কট চিলাই মাৰি মই কছ চিলাই মাৰি মই কছ চিলাই মাৰি মই কট চিলাই মাৰি প্ৰথম যে মই ব্লাউজ চিলাবলৈ আৰম্ভ কৰিলোঁ প্ৰথমতে ব্লাউজ চিলাই আৰম্ভ কৰিলোঁ চিলাই মই লাহে লাহে ব্লাউজটো নাই নাই ক'লে দুই দুই তিনদিনত চিলাই মই শিকিলোঁ চিলাবলৈ চিলাই মই শিকি চিলাই মই চিলাবলৈ শিকিলোঁ চিলাই কৰি মই চাৰি তিনি চাৰিদিনমানত মই শিকি শিকি শিকি মই শিকি মই চিলাই কৰিলোঁ কৰি মই চিলাই কৈ মই চাদৰ চিলাই চাদৰ চিলালোঁ চিলাই চাদৰ পতি লগালোঁ পতি লগাই প্ৰতি লগাই মই দহি কাটিবলৈ ল'লোঁ দহি কাটি মই লাহেকে মেখেলা ফছ খোৱালোঁ দহি দহি কাটিবলৈ শিকিলোঁ শিকি মই মেখেলা চিলালোঁ মেখেলা চিলাই মই মেখেলা চিলাই মই দহি পাতিলোঁ দহি বাতি লাহে লাহে মই জোৰ কাপোৰ জোৰ কাপোৰ চিলালোঁ চিলাই মই চিলাই মই দহি বাতিলোঁ দহী বাতি দহি বাতি মই মেখেলা চাদৰ মেখেলা চাদৰ চিলালোঁ চিলাই মই দহি বাতিলোঁ দহি বাতি দহি বাতি মই সেই দহি পাতি মই চিলাই কৰি দুই এযোৰ কাপোৰ বিকিলোঁ বিকি পেনি চিলাই কৰি বিকিলোঁ চিলাই কৰি বিকিলোঁ বিকি মেলি চাই দহি বাতিলোঁ দহি বাতি শিকিলোঁ চেইন চিলাই মাৰিলোঁ চেইন চিলাই মাৰি কট চিলাই মাৰিলোঁ কট চিলাই মাৰি ফছ ফছ চিলালোঁ ফছ চিলাই মাৰি